মই ক্ৰিকেট খেলক পেচাদাৰীভাৱে ভাল হ'ব বুলি ভাব ভাবোঁ যদিহে মোক কোনো পচন্দ দিয়া হয় তেন্তে মই ক্ৰিকেট খেলক পেচাদাৰীভাৱে ল'ব বিচাৰোঁ আৰু সেই খেলত মোৰ প্ৰিয় খেলুৱৈ হৈছে শচীন তেণ্ডুলকাৰ বিৰাট কোহলি ইত্যাদি